মই মোৰ পৰিয়ালৰ স্বাস্থ্য ভালে ৰাখিবলৈ বিভিন্ন ধৰণৰ খাদ্য বনাই খুৱাওঁ তাৰে ভিতৰত প্ৰথম হ'ল চকুৰ ৰশ্মি ভালে ৰাখিবলৈ মই ঢেকীয়া ঔটেঙা আৰু পুঠিমাছৰ জোল বনাই খুৱাওঁ পুঠিমাছৰ মূৰ খালে সা সাধাৰণতে চকুৰ ৰশ্মি বৃদ্ধি হয় তাৰ পাছত তাৰপাছত তেজ আৰু পেটৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ভালে ৰাখিবলৈ মই নৰসিংহ ভেদাইলতা শিঙিমাছৰ এখন আঞ্জা বনাওঁ সেই আঞ্জাখন খালে আমাৰ তেজ বৃদ্ধি হোৱাৰ লগতে পেটৰ বিভিন্ন ধৰণৰ বিষ কোষসমূহ ভাল হয় তাৰোপৰি মই শুকলতি আৰু গৰৈ মাছৰ এখন আঞ্জা বনাওঁ এই আঞ্জাখন সাধাৰণতে আমাৰ প্ৰসূতিসকলক খুওৱা হয় সন্তান জন্ম হিৱাৰ পিছত মাতৃগৰাকী বিভিন্ন ধৰণৰ বিষ আৰু কটা ঘাবোৰ শুকাবলৈ শুকলতি আৰু গৰৈ মাছৰ এখন আঞ্জা বনাই খুওৱা হয় এই আঞ্জাখন মই ঘৰত মাহত এবাৰ হ'লেও বনাই খুৱাওঁ তাৰপাছত পেলুৰ কণীসমূহ নষ্ট কৰিবলৈ পচলা আৰু দালিৰ মই এখন আঞ্জা বনাওঁ বিশেষকৈ ফাগুণ আৰু চ'ত মাহত আমাৰ পেটত পেলুৰ স পেলুসমূহে কণী পাৰে আৰু এই কণীসমূহ নষ্ট হ'বলৈ ফাগুণ আৰু চ'ত মাহৰ মাজভাগত পচলা আৰু দালিৰ আঞ্জা বনাই মই পৰিয়ালৰ লোকসকলক খুৱাওঁ তাৰোপৰি আয়ডিন আৰু ল' প্ৰেছাৰ বৃদ্ধি কৰিবলৈ কলদিল পাৰ মাংস আৰু কলমৌৰ এখন মই আঞ্জা বনাওঁ এই আঞ্জাখন মই পৰিয়ালৰ বিশেষকৈ যিসকল সদস্যই ল' প্ৰেছাৰ আছে তেওঁলোকক মই প্ৰায়েই এই আঞ্জাখন বনাই খুৱাওঁ মোৰ পৰিয়ালত উচ্চ ৰক্তচাপৰ ব্যক্তিও আছে সেইকাৰণে মই নেফাফু আৰু নহৰু দি এখন আঞ্জা বনাই তেওঁলোকক মাহেকত এবাৰ বা দুবাৰ হ'লেও খুৱাওঁ অমিতা আৰু কলদিলৰ এখন আঞ্জা মই বনাওঁ এই আঞ্জাখন সাধাৰণতে মাতৃৰ দুগ্ধ কমিলে বিশেষকৈ যিসকল প্ৰসূতি মাতৃ তেওঁলোকৰ যদি দুগ্ধ কম হয় এই অমিতা আৰু কালজিৰা মিক্স কৰি আঞ্জা বনাই খালে মাতৃগৰাকীৰ দুগ্ধ বৃদ্ধি হোৱাৰ লগতে শিশুটোৰ স্বাস্থ্যকৰ হয় বিশেষকৈ ঠাণ্ডা দিন বা গৰম দিনতেই হওক পানীলগা জ্বৰ প্ৰায়ে পৰিয়ালৰ সদস্যসকলৰ মাজত দেখ যায় এই পানীলগা জ্বৰ ভাল কৰিবলৈ মানিমুনি দোৰোণবন জালুক আৰু সৰু আলু দি এখন আঞ্জা বনাওঁ এই আঞ্জাখন খালে পানীলগা জ্বৰ অতি সোনকালে ভাল হয়